কেইবছৰমান আগতে মানুহে কীপেইড মোবাইল ব্যৱহাৰ কৰিছিলে আৰু এতিয়া মানুহে সকলো মানুহেই স্ক্ৰীন টাচ্ছ মোবাইল স্মাৰ্টফোন ব্যৱহাৰ কৰে আগতে অকল আমাৰ মোবাইল কৈ বুলিবলৈ হ'লে কোনোধৰণৰ এপৰ ব্যৱস্থা নাছিলে মোবাইলত অকল এটা সাধাৰণ ফোন এটা মানুহে ফোন কৰিব পৰা খবৰ সুধিব পৰা আৰু বাচ মেছেজ কৰিব পৰা ফোন এটা মানুহে ব্যৱহাৰ কৰিছিল কিন্তু আমি এতিয়া দেখোঁ বিভিন্ন ধৰণৰ এপ আমাৰ হোৱাটছাপ ফেচবুকৰ পৰা আৰম্ভ কৰি টুইটাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ স্মাৰ্ট এপবিলাক আজিৰ মোবাইলত থকা দেখা যায় এইটোৱেই বৰ্তমান মোবাইল আৰু স্মাৰ্ট মোবাইলৰ মাজত পাৰ্থক্য নেটৰ সংযোগ বুলি ক'ব নেটৰ সংযোগ বুলি ক'ব গ'লে আগতে মানুহে নেটৱৰ্ক তুলনাত টু জি ফোন ব্যৱহাৰ কৰিছিলে যিটো অকল ফোন কৰিবৰ কাৰণে বা অকল মেছেজ এটা যাবৰ কাৰণে যথেষ্ট আছিল কিন্তু এতিয়া পাত বৰ্তমান আমি ফাইভ জি ছিম ফাইভ জি মোবাইল ব্যৱহাৰো কৰি আছোঁ যিহেতু বিভিন্ন দেশ বিদেশৰ খবৰ আমি অতি সহজে পাব পাৰোঁ এতিয়া মই এয়াৰটেল এয়াৰটেল ছিম ব্যৱহাৰ কৰোঁ মই নিজে আৰু মাহিলী মই দুশ নিৰান্নব্বৈ টকাৰ ডাটা পেক খৰচ কৰোঁ